অঁ খুৰী মই ৰুণুই কৈছো কি খবৰ ভালে আছে না অঁ এনে খবৰটো ললো দিয়ক আপোনাৰ বহুত দিন খবৰ খাতি নাই যে ময়ো ময়ো ভালে আছো দিয়ক এই বোলো এটা কথা সোধো আপনিটো এইবিলাক ঘৰৰ আচাৰ চাচাৰ এই মখা বনাইয়ে থাকে আমাৰ বোলো ভোটজলকীয়া দাল একদম জকমককে লাগছিল তাৰ পাছত বেলেগক দিও তত পোৱা নাই এতিয়া বাৰিষাৰ বৈৰহান দুনিয়াৰ তাৰপিছত পচি সৰি যাব ধৰিছে সেইকাৰণে বোলো আচাৰে বনাওঁ আপোনাক সোধো কেনেকৈ আচাৰ প্ৰস্তুত কৰে অঁ অঁ ৰ'দত দিবা লাগে না অঁ দিয়ক তে ঠিক আছে দিয়ক মই চেষ্টা কৰিম অঁ মাতিম দিয়ক ভাত খাৱাতে মই চেষ্টা কৰিম অঁ অঁ ৰাখিছো